লখিমপুৰ জিলাত বিভিন্ন ধৰণৰ আন্তঃগাঁথনি বৰ্তমান উন্নত হৈছে শিক্ষিত নিবনুৱাসকলে বিভিন্ন ধৰণৰ ব্য়ৱসায় আৰম্ভ কৰিছে কৰিবলৈ লৈছে সেয়া লাগিলে দোকান পোহাৰেই হওক বা বিভিন্ন ক'চিং ইন্সটিটিউটেই হওক বা টিউশ্যন চেণ্টাৰেই হওক বিভিন্ন ধৰণে তেওঁলোক তেওঁলোকে নিজৰ আহে নিজে স্বাৱলম্বী হ'বলৈ ধৰিছে তাৰ ফলত ঘৰৰ তেওঁলোকৰ ঘৰৰো উন্নতি হৈছে লগতে ওচৰৰ তেওঁলোকৰ ওচৰৰ যিসকল আৱাসী লোক থাকে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰো পঢ়া শুনাৰ ক্ষেত্ৰত সুবিধা হৈছে সহজে তেওঁলোকে শিক্ষা লাভ কৰিব পাৰিছে